হেল্ল' এ আছোঁ কি কৰিছে অঁ কওঁ কওঁ মই ঘৰৰ মালিকনী মই বাৰী ঘৰৰ চাফা কৰি হেৰি কৰি থাকোঁ এইবোৰ শাক পাচলি ৰুই মেলি হেৰি কৰি অটাই মেলি থাকোঁ কিবা আছিলে নেকি আপোনাৰ কেতিয়া যাব লাগিব অ যাম বাৰু অ কিমানমান সময়ত গ'লে পাম আপোনাক অঁ ঠিক আছে অঁ কওকচোন হাজিৰা মানে মই অটাই পিটাই তেনেকৈ বাৰু চাফা কৰাটোওতো সহজ নহয় তেনেকৈ জাবৰ জোথৰ অটাই মেলি ভাল কৰি দিব লাগিব ধৰক জেগাকণটোও তেতিয়াহে ভাল হ'ব মই আৰু তেনেকৈ দিনটো কৰি মেলি আৰু পাঁচশ টকা হাজিৰা লওঁ আৰু অঁ অঁ মই কালিলৈ তেতিয়া ঠিক আছে অঁ মই হেৰি ৰাতিপুৱা নটা বজাত বাৰু আপোনালোকৰ ঘৰলৈ যাম অঁ অঁ

অঁ অঁ ঠিক আছে অঁ অঁ যাম বাৰু অ মই নটা বজাত বা আপোনালোকৰ ঘৰ পোৱাকৈ যাম ঘৰতে থাকিব আপুনি আপুনি ঘৰতে থাকিব কোনভো কৰিব লাগে দেখুৱাই মেলি দিব মই কৰিম বাৰু অ অঁ অঁ অঁ অঁ ঠিকেই আছে অঁ সাৰ দিয়া হয় নিজে কৰি মেলি খোৱা ক সমান কেতিয়াও নহয় আৰু নিজে কৰিব পাৰিলে ভালেই বাৰু অঁ অঁ ঠিক আছে মই যাম বাৰু কালিলৈ

অঁ তাৰ ভিতৰে এতিয়া বতৰ দাঙিব কিজানি এইবোৰ পূজা চূজাৰ কাৰণেতো বতৰটো আহিছিলে শংকৰছোৱা পূজা এইবোৰ এনেকুৱা অঁ অঁ ঠিক আছে অঁ অঁ অঁ অঁ অঁ অঁ কি কৈছে মই এতিয়া ধৰোঁ চাহ তাহ খাব বনাবলৈ লৈছোঁ হেৰি কৰিছোঁ ধূপ চূপ জ্বলাইছোঁ তেনেকৈ আছোঁ আপুনি কি কৰিছে অঁ অঁ চাহ খোৱা নাই নহয় অ চাহ খোৱা অঁ অ অ ভাল মহো অঁ ভাল হ'ল ভাল হ'ল অ অ ঠিক আছে ঠিক আছে মই কালিলৈ যাম বাৰু অঁ ঠিক আছে